মই অনলাইনত আজিকালি বহুত বস্তুৱেই কিনো আগতে ইমান কিনা নাছিলো এতিয়া মোৰ অনলাইনত বস্তু কিনা কিনি থকাটো অনলাইনত বস্তুবোৰ চাই থকাটো এই মবাইলটো অহাৰ পৰা বৰ বেয়া স্বভাৱেই হৈছে কিন বৰ কিনো মই কি দেখিলেই কিনো কিনো লাগে বিভিন্ন বস্তু কিনো মই কাপোৰকে আদি কৰি খোৱাবস্তু তাৰপিছত ঘৰত ব্যৱহাৰ কৰা কিছুমান সামগ্ৰী সেই সকলোবোৰ মই অনলাইনত অৰ্ডাৰ কৰোঁ অৱশ্যে অনলাইনত অৰ্ডাৰ কৰিলে বা অনলাইন যোগে বস্তুবোৰ আনিলে অৰ্ডাৰ কৰি এটা সুবিধা অলপ অলপমান ৰেহাই মূল্যত পোৱা যায় কাৰণ এনেই আমি বস্তু দোকানত কিনিব গ'লে চব দোকানতে ৰেহাই মূল্যত নিদিয়ে ফিক্স দামতে থাকে ত' সেইকাৰণে মই বেছিভাগ অনলাইনেই কিনো আৰু আজিলেকে মোৰ অনলাইনত বস্তু কিনি যিখিনি অভিজ্ঞতা হৈছে ভালেই কিছুমান তাৰে ভিতৰত বেয়া হ'ব পাৰে কিন্তু ভাল যথেষ্টখিনি হৈছে অভিজ্ঞতা মই সন্তুষ্ট হৈছো মানে কিছুমান এনেকুৱা বস্তু মই যিটো অৰ্ডাৰ দিছিলো সেইটো আহিছে ত' মই বহুত সন্তুষ্ট মানে ত' মই অনলাইনত যিখিনি বস্তু কিনিছো এতিয়ালকে তাৰে ভিতৰত বৰ ভাল লগা বস্তুটো হৈছে মই হেৰি এইটো কি এটা ফুলদানি কিনিছিলো এতিয়া মই সেইটো ড্ৰয়িং ৰূমতে থৈ দিছো ফুলদানিটো মানে এটা নহয় ঠিক ফুলদানিটো যোৰা এযোৰ আহিছে কিবা চীনামাটিৰ নিচিনা বস্তুটো মই ধৰিব পৰা নাই কিহেৰে বনাইছে বৰ ধুনীয়া কলহৰ দৰে এই আমাৰ যে কাঁহৰ কলহ সেই কলহৰ দৰে মানে তাত ফুল থ'ব পাৰি বেলেগ কিবা বস্তু থ'ব পাৰি বা এনেও ফুল চোল নথ'লেও সেইটো যদি মো শুৱনি কোঠাত টেবুল এখনৰ ওপৰত থৈছো বৰ মানে ভাল লাগে মনটো ভাল লাগি যায় আৰু বস্তুটো এ চবে আহিলে সোধে দেখিলে ক'ৰপৰা আআনিছা ইমান ভাল লাগিছে ক'ৰপৰা আনিছা তাতে মই গম পাইছো যে অঁ বস্তুটো ভাল আহিছে তেওঁলোকে ভালকে পঠাইছে আৰু এইটো বস্তুটো ভাঙা চিঙা হোৱাৰ কথা থাকে ত' ইমান ধুনীয়া কৰি পেকিং কৰি পঠিয়াইছে যেতিয়া মই খুলিলো মই মানে আচৰিত হৈ গ'লো ইমান ধুনীয়া তাৰছত দামটো বৰ ভাল আছিলে কাৰণ এইটো বস্তু চাগে হাজাৰ পোন্ধৰশৰ ওপৰ পৰিলেহেঁতেন দোকানত কিনা হলেই কিন্তু ইয়াত মই পূৰা ভালকে কিনিব পাৰিছো ভালেই আৰু সেইটো মোৰ ভাল লগা বস্তু আৰু সৰু সুৰাটো বস্তু কিনিয়ে থাকো বাকী কাপোৰ কিছুমান আছে ভাল ভাল আহিছে মোৰ মতে মই বৰ ভাল পাইছো সন্তুষ্ট আৰু পিন্ধি সেইখিনিয়ে এই এতিয়ালেকে সেইখিনিয়ে মোৰ ভাল লগা অভিজ্ঞতা